অঁ অঁ হেৰি নেকি আমাৰ অঁ বিপিন নেকি হে অঁ আমাৰ আমাৰ এওঁ নাই ৰ'ব অঁ নাই নাই এওঁ নাই ওলাই গৈছে অঁ ঘৰত আছে দিয়ক আছে অঁ তাকেতো অঁ ৰাস যাবা যোৱা হোৱা নাই ৰ'ব আমাৰো এ এওঁ লগ ধৰি আছে চলি পলিহতি বৰ ঝামেলা গোটেই ইমান ভিৰ যাম মানে অঁ

অঁ অঁ আজি আজি কিবা বেলেগ কিবা প্ৰগ্ৰামো আছে নেকি

অঁ হয় নেকি অঁ এই তাকেতো যাব পাৰিলেতো ভালেই আছিল যাওঁ যাওঁকৈ আজি চলি কেইটাও যাওঁ যাওঁকৈ আছে মইয়ে গোটেই গৰমো পৰ্ছি না মষ্ট এই মইহে বৰ বেছি এটা ইচ্ছা কৰা নাই কিন্তু অঁ ইতা অলপ গৰম পৰ্চি আগৰ সেই দিন নাই আগতে ৰাসৰ সময়খিনি বৰ ধুনীয়া আছিল আজিকালি দেখোন গোটেই গৰমটো নেদাই হৈছে অঁ তথাপি নাযাওঁ বুলিও নকওঁ এওঁ আহক নেকি এওঁকো সুধি চাব লাগিব না তেওঁ আহক নহ্লি এটা কাম কৰক আপনিয়ে আপনি অলপ সময়ৰ পিছত ফোন কৰক নহ্লি এওঁ আইভ এওঁৰ লগত কথা পাতি পিনে অঁ অঁ মই কথাটো সুধি লম অঁ এওঁ অহাৰ পাছত মই ফোন কৰিবা দিম হে অঁ অঁ